এই কথা সত্য যে ভাৰতৰ প্ৰত্যেকেই চাহ ভাল পায় আমি অসমৰ বাসিন্দা হিচাপে আমাৰ চাহ অসমৰ প্ৰত্যেকজন মানুহে চাহ খায় আৰু গুৰুত্বপূৰ্ণ কথা হৈছে যে চাহ অসমৰ ৰাজ্যিক পানীয় অসমত চাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসমখন এখন লেখত লেখত ল'বলগীয়া ৰাজ্য অসমত চাহ খেতিৰ যদি আমি ইতিহাস চাবলৈ যাওঁ তেনে আমি দেখিম যে ইংৰাজ ৰাজত্বকালতে ভাৰতবৰ্ষত যেতিয়া ইংৰাজৰ শাসন চলি আছিল তেতিয়া ৰবাৰ্ট ব্ৰুচ নামৰ এজন ইংৰাজ বিষয়াই অসমত চাহ খেতিৰ উদ্ভাৱন কৰিছিল ইয়াৰ পাছতে অসমৰ বিভিন্ন অঞ্চলত বিশেষকৈ উজনি অসমৰ অসমৰ বিভিন্ন অঞ্চলত ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট আদিত আদি আদি অঞ্চলত চাহখেতিৰ বৃহৎ বৃহৎ বাগান প্ৰতিষ্ঠা হয় আৰু অসমে চাহ উৎপাদনত গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অকল ভাৰতবৰ্ষ বুলি ক'লেও ভুল হ'ব গোটেই বিশ্বৰ ভিতৰতে এক উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ চাহ বিশেষভাৱে বিখ্যাত আৰু ই আমাৰ অসমৰ অৰ্থনীতিটো এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছে বিশেষকৈ অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিসকল চাহ খেতিয়ক আছে তেওঁলোকে নিজৰ ঘৰতে তেওঁলোকে চাহৰ বাগান স্থাপন কৰি অৰ্থনীতিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে গতিকে চাহ হৈছে অসমৰ এক গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ চাহ চাহ উৎপাদন অসমৰ অৰ্থনীতি লগতে সামাজিক জীৱনতো এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে এতিয়া যদি আমি ক'বলৈ যাওঁ চাহ চাহ আমি কেনেকৈ খাওঁ চাহ আমি দুই প্ৰকাৰে খাব পাৰোঁ সাধাৰণতে আমাৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে চাহ আমাৰ ৰাতিপুৱাই চাহক এক গুৰুত্বপূৰ্ণ পানীয় হিচাপে ব্যৱহাৰ কৰে আমাৰ অসমৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে চাহ বিশেষকৈ কোনো ধৰণৰ মিশ্ৰণ নোহোৱাকৈ বিশেষকৈ গাখীৰ বা তেনেজাতীয় কোনো ধৰণৰ মিশ্ৰণ নোহোৱাকৈ অকল সুদা চাহ যাক আমি ৰঙা চাহ বা লাল চাহ বুলি কওঁ সেই চাহ খায় বিভিন্ন জলপানৰ সৈতে খায় আমাৰ অসমৰ জনজাতীয় যিবিলাক জলপান আছে বিশেষকৈ পিঠা পনা বা তেনেজাতীয় তেনেজাতীয় জলপান খায় ৰাতিপুৱা চাহৰ সৈতে বা আমাৰ অসমৰ মানুহে মানুহে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মানুহে চাহ ৰাতিপুৱাও খায় কেতিয়াবা দিনতো খায় কেতিয়াবা কিছু কিছু ক্ষেত্ৰত ৰাতিও কিছুমান মানুহে চাহ খায় গতিকে আমি যদি চাহ কেনেকৈ বনাবলৈ শিকিলোঁ বা আমি কেনেকৈ চাহ বনাওঁ সেইটো যদি আমি ক'বলৈ যাওঁ তেন্তে আমি ঘৰতে আমাৰ এই পৰম্পৰা আছে আমাৰ ঘৰত আমি মা দেউতা সকলোৱে চাহ বনায় আমি চাহ চাহ আমি প্ৰথমে বজাৰৰ পৰা কিনি আনোঁ চাহৰ যিবিলাক গুড়া আমি বজাৰত মানে উপলব্ধ হয় সেইবিলাক কিনি আনোঁ তাৰপিছত চাহ আমি এটা বাচনত গৰম পানী দি উতলাওঁ তাৰ লগতে চাহপাত অলপ গুড়ি তাত তাত সংযোগ কৰি বা চেনি বা চেনি নোহোৱাকৈ আমি অলপসময় উতলাই সেই চাহ আমি প্ৰস্তুত কৰোঁ এইয়া আৰু এই চাহ আমাৰ অসমত সাংস্কৃতিক পৰম্পৰাত অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে এইবাবেই যে বিভিন্ন সময়ত যেতিয়া আমাৰ ঘৰলৈ আলহি অতিথি বা কোনোবা তেনেধৰণৰ কোনো আহে তেনেধৰণৰ সন্মানীয় ব্যক্তি আহে প্ৰথমে আমি চাহ আৰু তামোলেৰে আমি তেওঁলোকক আপ্যায়ন কৰাৰ ব্যৱস্থা কৰোঁ গতিকে চাহ অসমৰ সাংস্কৃতিক পৰম্পৰাতো এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে